বিপ্লৱ হয়নে মই তোমাৰ লগত অলপ কথা পাতিবলৈ বিচাৰিছিলোঁ হয় ভাল ভাল ভাল মোৰ বৰ ভাল ভালে আছোঁ আৰু মানে এতিয়া যিহেতু খেতিৰ বতৰ তুমি এইবাৰ খেতি লগালা নে নাই মই এইবাৰ তোমাৰ পৰা জানিব বিচাৰিছিলোঁ কি কি লগাইছা অ হয়

অ মানে মই তোমালোকৰ তাত কঠীয়া পাম নেকি আমাৰ বানপানীয়ে খাই পেলালে নহয় আ আইজঙৰ নাই নেকি হয় অ ও মানে মোৰ চাৰি বিঘামান চাৰি বিঘামান মাটি হয় মোৰ চাৰি বিঘামান অ আচ্ছা অ মই ভাবিছিলোঁ আপোনাৰ ওচৰত পাম আপোনাৰটো সৰহকৈ থাকেই নহয় সেইকাৰণে মই ভাবিছোঁ ইমান ভবা নাছিলো আৰু যে এইবাৰ নাথাকিব বুলি আপোনাৰে পৰা প্ৰতি বছৰে লওঁ ন' অ হয় হয় তুমি এতিয়া মোক তেতিয়াহ'লে দুবিঘাৰ কাৰণে হ'লেও দিয়া আৰু বাকী তোমাৰ ওচৰত যদি কোনোবা আছে মোক অলপ মানে যোগাযোগ কৰি দিলে ভাল আছিল মোৰ বহুত কমি গ'ল নহয় গোটেই কঠীয়াখিনি মৰি গ'ল পানীয়ে খাই পেলালে অ আইজং আৰু মোক জহা হ'লেই হ'ব মই গধূলি মানে অ যদি সেইটো হয় বাৰু অ হয়

অ হ'ব হ'ব হ'ব হ'ব অ হ'ব মই তে মই তেতিয়াহ'লে কাইলৈ বা পৰহিলৈ গৈ আছোঁ অ অ হ'ব ঠিক আছে